খেলুৱৈ মই ইউটিউবৰ জৰিয়তে প্ৰায়ভাগ চাওঁ ইউটিউব টিভিৰ জৰিয়তে চাই মই প্ৰায়ভাগ পাইছোঁ তেনেকৈ অনুষ্ঠান অনুষ্ঠানত চাবলৈ গ'লে আমি এনেকৈ গাঁৱত মাঘী মানে তেনেকৈ চাইছোঁ ক্ৰিকেট আৰু ভলীবল চাইছোঁ

বন্ধুবৰ্গৰ সৈতে মই খেল গাঁৱৰ ইয়াতে চাইছোঁ তেনেকৈ গৈ পিনি মই বেলেগত চোৱাগৈ নাই

বন্ধুবৰ্গৰ সৈতে মোবাইলতো চোৱা হয় বাৰু ইউটিউব ইউটিউবতো চোৱা হয় এইবোৰত চোৱা হয় তেনেকেই আৰু তেনেকৈ বন্ধুৰ বৰ্গৰ সৈতে খেলাইছোঁ বাৰু ক্ৰিকেট ক্ৰিকেট খেলিছোঁ কি কাবাডী খেলিছোঁ ভলীবলো খেলিছোঁ বাস্কেটবল খেলিছোঁ স্পিং তেনেকেই আৰু আমি বিদ্যালয়ত প্ৰায়ভাগ দেখিবলৈ পাওয়েই খেলসমূহ তাৰপৰাই আমি চাই থাকোঁ আজিকালি ইউটিউব ইউটিউবাৰো মানে যেতিয়াৰ পৰা মোবাইল ওলাইছে তেতিয়াৰ পৰা মোবাইলতে সব চাব পাৰি বিভিন্ন ধৰণৰ খেল বুলিয়েই নহয় অন্যান্য বেলেগ বস্তু হওক বা বেলেগ কিবাই হওক সব চাব পাৰি মই মই তাতেই বেছিকৈ চাওঁ খেল বোলে মানে আমাৰ কি হয় গাঁৱত তেনেকেই ৰাজহুৱা এখন ফিল্ড আছে সেই ফিল্ডত গৈ তেনেকৈ আমি লগৰ ল'ৰা ছোৱালী বা বন্ধুবৰ্গৰ সৈতে তেনেকেই খেলা হয় আৰু সেয়াই আৰু